ভাৰত এখন গণতান্ত্ৰিক দেশ এইখন দেশ আমাৰ প্ৰতিষ্ঠা হৈছিল পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ চনত তাৰ আগত ভাৰত ব্ৰিটিছ শাসনাধীন আছিল সেই সময়ত ব্ৰিটিছে কৰা ৰাজত্ব কালত বহুতো লোকে স্বাধীনতা আন্দোলনৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়াৰ লগতে নিজৰ বহুতো সময় কাৰাগাৰত অতিবাহিত কৰিছিল আৰু তেওঁলোকৰ এই ত্যাগৰ বাবেই আজি আমি এই স্বাধীন দেশখনত থাকিবলৈ পাইছোঁ এই দেশখন আমি জনা অনুসৰি গঢ় দি তুলিছে বিভিন্নজনে বিভিন্ন সময়ত বিজ্ঞানৰ পৰা আৰম্ভ কৰি আপোনাৰ এগ্ৰিকালচাৰৰ ফালে সকলোফালে মানুহে দেশখনৰ উন্নতিৰ বাবে উন্নতি সাধন কৰিছে এতিয়া বহুতো ডাঙৰ ডাঙৰ বিজ্ঞানী ভাৰতৰ পৰা ওলাইছে বহুতো কৃষি ক্ষেত্ৰত ডাঙৰ ডাঙৰ মানুহ ওলাইছে বহুতো নতুন নতুন উদ্ভাৱন কৰিছে তেওঁলোকে আমাৰ দেশখনক গৌৰৱান্বিত কৰিব পৰা এটা ঐতিহাসিক মুহূৰ্ত হ'ল যেতিয়া আমাৰ দেশে চন্দ্ৰযান প্ৰথমটো চেষ্টাতে চন্দ্ৰযান পঠাইছিল আৰু প্ৰথমটো চেষ্টাতে তেওঁলোকে চন্দ্ৰৰ ওচৰ পাবলৈ সক্ষম হৈছিল সেইটো ভাৰতৰ প্ৰতিষ্ঠান ইছৰোৱে সম্ভৱ কৰি তুলিছিল আৰু মই ভালপোৱা স্বাধীনতা আন্দোলনৰ কিছুমান ব্যতিক্ৰমী নেতা হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু বিপিন চন্দ্ৰ পাল মহাত্মা গান্ধী কনকলতা বৰুৱা ইত্যাদি